হেল্ল' খাইছা ৰেষ্টুৰেণ্ট হয়নে অঁ মানে মই কালি অৰ্ডাৰ এটা দিছিলোঁ মানে অকণমান ভাল নাপালোঁ খাই বস্তুটো আজি অকণমান মানে অকণমান সালসলনি কৰি বনাব লাগিছিল মানে মানে তোমাৰ মানে আপোনালোকে মিঠা আৰু নিমখটো বেছিকৈ দিছে বেছিকে জ্বলাটো বেছি হৈছে সেইটো কাৰণে মানে আজি অকণমান জ্বলা আৰু নিমখটো কমাই দি পেলাই বনাব লাগিছিল কালি চিকেনটো আজি চিকেন অকণ অৰ্ডাৰ দিব কালি মটন দিছিলোঁ মটনটো ইমান ভাল নাপালোঁ খাই আজি চিকেনটো অকণ জ্বলা দি পেলাই অকণ নিমখটো কমাই জ্বলাও অকণমান কমাই দিব কাৰণ ঘৰত সৰু ল'ৰা ছোৱালী আছে যে খাব নোৱাৰে সেইটো কাৰণে অকণমান কমাই দিব কেইটা বজাত দিবহি অঁ অঁ ঠিক আছে হ'ব দিয়ক তেনেহ'লে